চাহ আমাৰ অসমত প্ৰধানতে চাহ খেতি বহুত কৰা হয় আৰু আমি অসমৰ প্ৰত্যেক মানুহেই চাহ প্ৰেমীয়ে হয় আমাৰ ঘৰতো তেনেকৈ চাহ বনায় আমি চাহ চাহপাতটো দোকানৰ পৰা যেন কিনি আনি ফাছ আমি যোনটো পানীটো গৰম কৰি চাহপাতটো তাত পেলাই দিওঁ পেলাই দি উঠি তাৰপিছত তাত গৰু গাখীৰ ওপৰত চাহপাত চাহটোৰ ওপৰত গৰম পানী যেতিয়া আমি চাহপাতটো সিজে ন তাত গৰু গাখীৰ পেলাই এই আমাৰ নিজৰ সোৱাদ অনুযায়ী চেনি দি আমি চাহটো তৈয়াৰ কৰোঁ চাহ প্ৰত্যেকৰ ঘৰত চলে আমাৰ অসমত মানে চবে মান চব মানুহে চাহ খায় চাহটো অলপ ডাঠ হ'লে বেছি ভাল হয় ডাঠ হোৱাৰ মেইন কাৰণটো কিছুমান আছে ৰঙা চাহ ৰঙা চাহটো হ'ল তাত গাখীৰ নিদিয়ে অকল চাহপাত বনায় চাহপাতটোৰ ওপৰত গৰম পানী দি দিয়ে সেইটো হ'ল লালচাহ আৰু গাখীৰ চাহ আছে গাখীৰ চাহটো ডাইৰেক্ট গাখীৰ দি দিব পাৰে তেনেকৈ বনায় সকলো মানুহেই আমাৰ চাহ প্ৰেমীয়ে হয় চাহ খাব লাগে চাহ আমাৰ মনটো আমাৰ দেহটো সুস্থ কৰি ৰখাত বহুত সহায় কৰে চাহে চাহ আমাৰ আমি ৰাতিপুৱা শুই উঠি যেতিয়া আমি লাল চাহকাপ খাই দিওঁ ন তেতিয়া আমাৰ মানে নিজৰে কিবা এটা ভাল লাগে চাহটো সাধাৰণতে তেনেকেই বনোৱা হয় গৰম পানীত চাহপাতটো দি তাৰপাছত অলপ উতলাই লওঁ গেছত নাইবা খৰিত অলপ জুইত উতলাই লৈ তেনেকৈ বনোৱা হয়